যিহেতু মই মানে বেলতলাৰ বাসিন্দা বেলতলাৰ ওচৰতে খানাপাৰা এ পি এছ ছি অফিচৰ ওচৰত এটা ৰাস্তা আছে তাতে মানো এইটো জগিংৰ কাৰণে হয় গধূলি ৰাতিপুৱা মানুহে সদায় জগিং কৰিবলৈ যায় তাতে গাড়ী ঘোৰা নাযায় যিহেতু তাতে মই যোৱা সাত আঠ বছৰৰ পৰা দৌৰা আৰম্ভ কৰিছিলো ৰেগুলীৰ নকৰো কেতিয়াবা কেতিয়াবা যাওঁ আগতে তাতে ফুটবলো খেলা হৈছিলে কিন্তু এতিয়া আৰু তেনেকুৱা নহয়গে দৌৰিব যাওঁ আৰু চাইক্লিং কৰিব যাওঁ তাতে আগতে বহুত লগৰকিটা একেলগে গৈছিলো দচ পোন্ধৰজন একেলগে গৈছিলো কিন্তু এতিয়া কাৰোৱে সময় নিমিলেগে ছ' বেছিভাগ অকলেই যাওঁ কেতিয়াবা কেতিয়াবা এজন দুজন লগৰকিটা যায় ইহঁত বাও নিজে নিজে যায় ইহঁতৰ যেতিয়া সময় থাকে তেতিয়া মোৰ নিমিলেগে আৰু তেনেকেই আমি মানে যাওঁ জেগাটো খুবেই ভাল যিহেতু চবে তাতে মানে জগিং কৰিব আহে এক্সেছাইজ কৰিব আছে ছ' এটা মটিভেচন এক্সট্ৰা মটিভেচন এটা পোৱা যায় আৰু সেইটো চম হাও নিজকে বেছি পুছ কৰা হয় ছ' পৰাপক্ষত চেষ্টা কৰো যে সপ্তাহত তিনি চাৰিদিন যাওঁ কিন্তু সেইটো নিমিলেগে হ'লেও এদিন দুদিন যোৱা হয়গে আৰু ভাল খুব ধুনীয়া জেগা সেইটো গুৱাহাটীৰ এতিয়া ক'ব গ'লে এটা মানে এক্সেছাইজৰ কাৰণে এটা প্ৰচলিত জেগা বহুত বেলেগ বেলেগ জেগাৰ পৰা গুৱাহাটীত মানুহবোৰ আহে ইয়াতে দৌৰিবলে সদায় আৰু ছানদে বেছি ভিৰ থাকে চেটাৰদে চানদে বেছি ভিৰ থাকে আৰু জেগাটো যাবলৈও খুব সুবিধা মোৰ ঘৰৰ ওচৰতে হয় আৰু তেনেকেই আমি মানে ৰেগুলাৰ ইয়াৰে মানুহবোৰ যিমান পাৰে যিমান এক্সেছাইজেছ কৰিব পাৰে খালী জগিং চাইক্লিঙে নহয় তাতে মানুহে বহুত ধৰণৰ বেলেগ বেলেগ এক্সেছাইজেছ কৰে তাতে মানুহে বেডমিণ্টন খেলিবও যায় তাতে মানুহে স্কেদ বৰ্ডিঙো কৰে আজিকালি বহুত ল'ৰা ছোৱালীক দেখিছো তাতে স্কেদ বৰ্ডিঙো কৰে ফুৰিব যায় আৰু বহুত ভাল এটা এনভাৰ্মেন্ট এটা ক্ৰিয়েট হয় তাতে গৈ আৰু যেতিয়া ধৰক ওচৰতে এটা ভেটেনেৰি ফিল্ড আছে তাতে যেতিয়া ফাংচনছ থাকে তাতে ফাংচনতো ওচৰত হয় মানুহবোৰ যায় তেতিয়া খুব ধুনীয়া জেগা এটা খুব ধুনীয়া পৰিৱেশ আৰু সেই পৰিৱেশৰ মাজত এক্সেছাইজ কৰিবলে ভালে লাগে